হেল্ল' অঁ কওকচোন যাব যাব অঁ অঁ কি কি লাগিব আপুনি কওকচোন মই লিখি ল'ম বাৰু

তিয়ঁহ দুই কেজি দাংবডি চাৰি কেজি অঁ অঁ অঁ আৰু কিবা দামটো এই সেই চল্লিছ পঞ্চাছ টকাৰ ভিতৰতে হ'ব নাই নাই নাই নহয় নহয় পাৰিলে আপুনি গুছি আহিব নহ'লে ডেলিভাৰী ডেলিভাৰী দিব পৰা যাব বাৰু আপুনি যিটো পাৰে আঁ যদি পাৰে গুছিয়ে আহিব বাৰু

অঁ তেতিয়া আপুনি আহিব তেতিয়া কিবা এটা চাম বাৰু অঁ অঁ হ'ব